যিহেতু সংবাদ মাধ্যমক আমি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি মানি আহিছোঁ গতিকে সংবাদ মাধ্যমৰ আমাৰ সমাজখনৰ প্ৰতি যথেষ্ট কৰিবলগীয়া থাকে বুলি মই ভাবো বিশেষকৈ গ্ৰাম্যাঞ্চলত সংবাদ মাধ্যমে গ্ৰাম্যাঞ্চলৰ যিসমূহ সুবিধা অসুবিধা সেইসমূহ চৰকাৰৰ বা ৰাইজৰ দৃষ্টিগোচৰ কৰাটো অতিকৈ প্ৰয়োজনীয় কিন্তু এই ক্ষেত্ৰত আমি বহু সময়ত সংবাদ মাধ্যমে নিজৰ দায়িত্ব সঠিকভাৱে পালন নকৰা বা পালন কৰাত ব্যৰ্থ হোৱা যেন অনুভৱ হয় বৰ্তমান সংবাদ মাধ্যমৰ অধিকাংশই সততে যিখন বিকশিত দেশৰ ছবি দেখাই থাকে সেই বিকশিত দেশখনত কোনো ধৰণৰ সমস্যা নাই এতিয়া আমি আচলতে ক'ব পাৰো যে আমি নিজে ভাবিব পাৰো যে আমাৰ সংবাদ মাধ্যমে কেনেকুৱা ধৰণৰ আলোচনা আচলতে আমাৰ সমাজত বেছি প্ৰয়োজন আৰু আচলতে কেনেকুৱা ধৰণৰ সমস্যাসমূহৰ বিষয়ে সংবাদ মাধ্যমে আলোচনা কৰি থাকে সেইসমূহ যদি আমি চাওঁ তেতিয়া দেখা যায় যে প্ৰায়সমূহ সাংবাদিকে বা সংবাদ মাধ্যমে গ্ৰাম্যাঞ্চলৰ যিসমূহ সমস্যা সেইসমূহ আওকাণ কৰি চালে বেৰে কোবোৱা কিছুমান সমস্যাৰ বিষয়ে তেওঁলোকে আলোচনা কৰি থাকে গতিকে আমি যদি চাওঁ যি আমাৰ দুহেজাৰ ঊনৈছ চনৰ যি মহামাৰী সেই সময়ত এই মহামাৰী সময়ত চিকিৎসকসকলে চিকিৎসকসকলে কৰোণাৰ বিৰুদ্ধে হোৱা যুঁজত সৈনিক বুলি কোৱা হৈছে আৰু সেই চিকিৎসকসকলে চৰকাৰে কোৱাৰ দৰে সকলো সা সুবিধা পাইছেনে কৃষকসকলে কৰা উৎপাদন কৰা শস্যৰ বাবে বজাৰ পাইছেনে যদি পোৱা নাই তেন্তে তেওঁলোকে শস্য সামগ্ৰীসমূহ কি কৰিছে চৰকাৰে ঘোষণা কৰা আঁচনিসমূহ জনসাধাৰণে ভালদৰে পাইছেনে শিক্ষাৰ্থীসকলৰ যি শিক্ষাৰ ক্ষতি হৈছে সেয়া অনলাইন ব্যৱস্থাৰে পূৰণ হ'ব নে অন্য কিবা উপাই চৰকাৰে গ্ৰহণ কৰা প্ৰয়োজন এই মহামাৰী বিষয়ে একেবাৰে ভিতৰুৱা গাঁৱৰ মানুহ কিমান সজাগ আৰু যদি সজাগ নহয় তেন্তে সজাগতা সৃষ্টিৰ বাবে চৰকাৰ বা স্বেচ্ছাসেৱী সংগঠনৰ সমূহৰ পৰা কিবা ব্যৱস্থা লোৱা হৈছে নেকি চৰকাৰে যিসমূহ ব্যৱস্থাত টকা দিয়া নাই বিনামূলীয়া চাউল আদিসমূহ গতিকে সেইসমূহ সংবাদ মাদ্যমে অনুসন্ধান কৰি বাতৰি পৰিৱেশন কৰাটো আচলতে বি আমাৰ বিশেষকৈ প্ৰয়োজন আছিল কিন্তু কিমানেই এই কথাবোৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰি বাতৰি পৰিৱেশন কৰিছে প্ৰকৃত ছবিখন জনসাধাৰণক দিবলৈ প্ৰয়াস কৰিছে এই কথা আমি ভালদৰে লক্ষ্য কৰিলে গম পাম যে অতি কম সংখ্যক সংবাদ প্ৰতিষ্ঠান বোৰেহে এইবোৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে আৰু এইবোৰৰ অধিকাংশই মুখ্য ধৰাৰ সংবাদ মাধ্যম হোৱাৰ পৰিৱৰ্তে অনলাইন চেনেলহে গতিকে সংবাদ মাধ্যমসমূহে নিজৰ দোষবোৰ চালি জাৰি চাই এই সকলোবোৰ কথা গুৰুত্ব সহকাৰে লোৱাৰ লগতে গণতন্ত্ৰৰ প্ৰতি থকা নিজৰ দায়িত্বক নিষ্ঠাসহকাৰে পালন কৰিব লাগিব সংবাদ মাধ্যমসমূহৰ দায়িত্ব আৰু কৰ্তব্য পালনৰ ওপৰতহে আচলতে গণতন্ত্ৰৰ সফলতা নিৰ্ভৰ কৰে গতিকে যিদৰে গণতন্ত্ৰত সংবাদ মাধ্যমৰ স্বাধীনতাৰ প্ৰয়োজন আছে ঠিক তেনেদৰে সংবাদ মাধ্যমসমূহে নিজৰ দায়িত্ব পালন কৰাৰো প্ৰয়োজনীয়তা আছে